হয় দাদা মই এইমাত্ৰ কেব বুক কৰিছিলোঁ আপোনাক হয় আপুনি ক'ত আছে জনাবনে হয় অঁ আপুনি অঁ আচ্ছা আপুনি বেহাৰবাৰীৰ ফালে আছে হয় মই জালুকবাৰীত আছোঁ জালুকবাৰী অভাৰ ব্ৰীজৰ তলতেই আছোঁ হয় সেইটো বাওঁ চাইদ পৰিব এই হেৰি ফেঞ্চি বজাৰ যোৱা ৰ'ডত তাতে চাইদতে মই আছোঁ হয় আপোনাৰ কিমান টাইম মান লাগিব কিমান সময় লাগিব আপুনি বেহাৰবাৰীৰ পৰা আহি পাওঁতে আপোনাৰ লোকেচনটোতো ওচৰতে দেখুৱাইছিলে আপুনি ইমান দূৰত আছে এতিয়া কিমান টাইম লাগিব দাদা বহুত বহুত দেৰী হ'ব নেকি আপোনাৰ মই মানে বহুত দেৰীৰ পৰা ৰখি আছোঁ ইয়াতে জালুকবাৰীত এনেইতো বেছি টাইম লাগিব নালাগিছিল আপোনাৰ লোকেচনটোতো ওচৰতে দেখুৱাইছিল আপোনাৰ লোকেচনতো এইয়া উলুবাৰী এইকণ হেৰিত দেখুৱাইছিলে লখৰা সেইটো কাৰণে মই বুক কৰিলোঁ হয় আপুনি ইমান দূৰ সোনকালে আহক দাদা আপোনাৰতো চাগে কমচে কম বিশ মিনিট বিশ মিনিট মানটো লাগি যাব চাগে এতিয়া অলপ সোনকালে কৰিলে ঠিক হয় নেকি দাদা মই জালুকবাৰীত অথনিৰ পৰা ৰখি আছোঁ জালুকবাৰী অভাৰ ব্ৰীজৰ ফ্লাই অভাৰৰ তলত হয় দাদা অলপ সোনকালে কৰিবলৈ চেষ্টা কৰক হয় জাম জাম আছে নেকি হয় কোনো কথা নাই দাদা হ'লেও চেষ্টা কৰক আপুনি সোনকালে আহিবলৈ আপুনি বেহাৰবাৰীত বেহাৰবাৰীত কোন কণত আছে ৰঙামাটি হয় হয় হয় হয় সোনকালে আহক দাদা আপুনি যথেষ্টখিনি দূৰত আছে সোনকালে আহিবলৈ চেষ্টা কৰক মই ইয়াতেই বহু দেৰী বহুত দেৰীৰ পৰা মানে ইয়াতে অপেক্ষা কৰি আছোঁ হয় দাদা এনেকুৱা দূৰ হ'লে আপোনালোকে এক্সেপ্ট কৰিব নালাগিছিলে মানে সেইটো কি বুকিংটো হয় চেষ্টা কৰক দাদা সোনকালে আহিবলৈ চেষ্টা কৰক